হয় মই ক্লাছিকেল মিউজিক বা কন্টেম্পৰীৰ মই দুয়োটা গাইয়ে ভাল পাওঁ আৰু মানে ক্লাছিকেল বুলি ক'লে যেতিয়া মানে আমাৰ অসমীয়া যিটো ক্লাছিকেল অসমীয়া শাস্ত্ৰীয় সংগীতটো যদি আমি বৰগীত বুলি কওঁ এইটো মানে গাবলৈ বহুতে কঠিন আৰু যিবিলাক মানে মানে যিহেতু মই গান শিকা নাই মই গান ভালহে পাওঁ তো কণ্টেম্পৰেৰী গান বুলি ক'লে মানে অকণমান সকাহ পোৱা যেন লাগে মানে শাস্ত্ৰীয় সংগীতত যি বহুত নীতি নিয়ম থাকে বহুত কিবাকিবি থাকে মানে গাবলৈ ভয়ো লাগে শুনিতো বহুতেই ভাল পাওঁ কিন্ত কন্টেম্পৰেৰী গানবিলাকো শুনো বৰ্তমান যুগৰ গানবিলাকো শুনো আৰু কোনটো কঠিন বুলি ক'লে ক্লাছিকেল সংগীতেই ক্লাছিকেল মানে শাস্ত্ৰীয় ক্লাছিকেল মিউজিকেই কঠিন বুলি ক'ম কাৰণ তাত মানে যেনেকৈ হেৰফেৰ কৰিব নোৱাৰি সেই কাৰণে এইটো ক্লাছিক হৈ থাকে আৰু কন্টেম্পৰেৰীতকৈ আমি মানে ক্লাছিকেল মিউজিককে আমি মানে বেছি টান ক'ম